হয় মই খুচুৰা পাইকাৰী বজাৰবোৰ যেনে দালি আলু নিমখ হালধি চাৰ্ফ চাবোন তেল ইত্যাদিবোৰ বজাৰ কৰা হয় পাচলি বুলি ক'লে শাক পাচলি ৰঙালাও আলু লাই শাক মূলা এনেধৰণৰ বস্তুবোৰ বজাৰ কৰা হৈছে শেহতীয়া বছৰবোৰত গেলামাল বা পাচলিৰ মূল্য যথেষ্টখিনি বৃদ্ধি পাইছে সেই হেতুকে চৰকাৰে জি এচ টি কটাৰ কাৰণে হয়তো বৃদ্ধি হৈছে অনলাইন বজাৰৰ বিষয়ে ক'বলৈ গ'লে কিছু কিছু ক্ষেত্ৰত অনলাইন বজাৰ কৰিলে যেনে ধৰক কাপোৰ কানি বজাৰ কৰিলে জোখ দিয়াৰ অনুসৰি কিছুমান ডাঙৰ বা কেতিয়াবা সৰু আহে আৰু তাৰ উপৰিও কালাৰবোৰ অলপ চেঞ্জ আহে ৰঙা দিলে কেতিয়াবা হালধীয়া সেনেকুৱা ধৰণৰ হয় কেতিয়াবা হয়তো ভালো আহে ভালো পাইছোঁ তেনেকে বেয়াও আহে কেতিয়াবা ধৰক কাপোৰ কানিৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ হয় আকৌ ধৰক তেনেকে কিতাপ পত্ৰৰ ক্ষেত্ৰতো আহে কিছুমান বস্তু কিতাপ পত্ৰ অৰ্ডাৰ কৰিলে যিটো অৰ্ডাৰ কৰা হয় সেইটো বেলেগ এটা বস্তু হৈ আহে কেতিয়াবা মলম অৰ্ডাৰ কৰিলে ধৰক পাৰফিউম গুচি আহে এনেকুৱা ধৰণৰ প্ৰায় হৈছে কেতিয়াবা ভাল আহে বেয়াও ইমান আহিব আহিছে বুলি ক'ব নোৱাৰি কেতিয়াবা হয়তো ভাল আহে বেয়া বস্তুৰ ভিতৰত সেইয়াই আৰু অনলাইন অৰ্ডাৰ কৰিলে সেইটোৱে হয় আৰু